হয় মই পচা শাক পাচলি দ্ৰব্যবিলাক এটা ডাঙৰ বাচনত ৰাখি যাওঁ ৰাখি ৰাখি অলপ দিনত যেতিয়া পাচলিবিলাক পচি যায় তেতিয়া মই উলিয়াই আনি মাটিত অলপ গোবৰৰ সৈতে মিক্স কৰি লগত শাক পাচলি গুৰিত আৰু ফুলৰ গুৰিত মই তেনেকৈ ব্যৱহাৰ কৰোঁ আৰু ইয়াৰ উপকাৰীতা বহুত বেছি ভাল লাও কোমোৰা জাতিলাও গুৰিত বেঙেনা জলকীয়া গুৰিত দিলে ইয়াত বেছি সা সাৰ পোৱা যায় এনেকৈ আমি শাক পাচলি দ্ৰব্য পচা দ্ৰব্যবিলাক আমি ব্যৱহাৰ কৰোঁ